এইটো শিৱসাগৰ টুৰিষ্ট গাইড হয়নে অঁ আমি অঁ আমি মানে শিৱসাগৰ চাবলৈ যোৱা কথা আছিলে কি কি জেগা চাব পাৰিম থকা মেলা ব্যৱস্থাটো কৰি দিব পাৰিবনে অঁ বাৰজনমান যাব সৰু ল'ৰা ছোৱালী চচালী অঁ কি কি জেগা চাব পাৰিম আমি চব চাম মানে মৈদাম শিৱসাগৰ তাৰ পাছত তলাতলঘৰ ৰংঘৰ জেৰেঙা পথাৰ আমি এনেই অহা সপ্তাহমানত যাম থকা মেলা ব্যৱস্থা যাতায়তৰ ব্যৱস্থাটো আমাক কৰি দিব লাগে অঁ অঁ

এনেই অসুবিধা নহ'ব নহয় অলপ মানে বয়সস্থ মানুহো যাব আৰু সেইকাৰণে থকা মেলা ব্যৱস্থাটো কৰি দিবলৈ লাগে

আমি যোৱা সপ্তাহত যাম বাৰু অঁ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী দুজনহে ডাঙৰ মাইকী মানুহ যাব আৰু বয়সস্থ মানুহ আমি প্ৰথম শিৱদৌললৈ যাম বুলি ভাবিছোঁ

অঁ এনেই কিবা টিকট চিকট কাটিব লাগিব চাগৈ সেইখিনি ব্যৱস্থা কৰি দিবনে অঁ অঁ অঁ আমি ফোন কৰিম বাৰু আমাক থকা মেলা ব্যৱস্থাটো কৰি দিলেই হ'ব অঁ অঁ অঁ ধন্যবাদ থাকিল দেই কোৱা মানে সুধিলোঁ কৈ দিয়াৰ বাবে